হেল্লো অঁ এই তুমি জানো হেৰি এই ৰিপ'ৰ্টাৰ নহয় অঁ তুমি এটা কাম কৰিবাচোন আমাৰ ইয়াতে দীপৰ বিলখনত মানে এই চোৰাং চিকাৰীয়ে মানে মাছ মাৰি থাকে এই মাজে মাজে তাপা আজি মানে আমি গোটেই মানুহখিনি মিলি পেলাই আমি মানে চাইছোঁ দেখিছোঁ দেখোন মনে মনে সিহঁতে তোমাৰ মানে ডাঙৰ ডাঙৰ এই যে পল চল আনি মাছ মাৰি আছে তাকে তোমাক কথাটো ৰিপ'ৰ্টাৰ হিচাপে জনাইছোঁ তুমি আহিবা অতি সোনকালে আহি পেলাই ইয়াৰ আমাৰ হেৰিখিনি তুমি লৈ যাবাহিচোন ফটো চটো মাৰি

অঁ অঁ অঁ তাকে মই কথাটো মানে তোমাক সেইকাৰণে জনালোঁ দেই

তাৰপিছত অঁ মই সেইকাৰণে মানে আমি বহুত দিনৰ পৰা চাই আছোঁ এই বস্তুটো কোনেও মানে মানে পদক্ষেপ লোৱা নাইকিয়া সেইকাৰণে মানে আমিয়ে লৈ পেলাই তোমালোকক জনাইছোঁ

অঁ তোমালোকে পুলিচ প্ৰশাসনৰ লগতো যোগাযোগ কৰিবা দেই অঁ অঁ হ'ব দিয়া তেনেহ'লে